অ বা কোৱা গম পাওঁ বাৰু ৰাতিপুৱা অলপ সোনকালে যাব লাগিব চাকি টাকি দিবগৈ লাগিব নহয় আঠটা মান বজাত যাম বুলি ভাবিছোঁ নাম কেইটা দহটা এঘাৰটা মানৰ পৰা আৰম্ভ হ'ব আৰু সিমান টাইমলৈকে যাম একেলগে যাম নহ'লে তুমি ওলাব পাৰিবা নাই সিমান টাইমত ঠিক আছে নহ'লে একেলগতে ওলাই দিম তুমি আঠটা মান বজাত ওলাই দিবা

ভাওনা চাবগৈ লাগিব এপাক অ ভাওনা আমাৰ ভাইটিয়ে লৈছে কৃষ্ণ পাৰ্টটো আৰু আমাৰ বৰ্তাৰ ল'ৰা এজনেও লৈছে গাৱঁৰে ল'ৰা গোটেইখিনি বাহিৰৰ ল'ৰা তেনেকৈ অহা নাই বাৰু তুমিও যাবা নহয় চাবলৈ ভাওনা অ অ ভাওনা নটা চাৰে নটা মানৰ পৰা হ'ব আৰু ৰাতি

অ বাৰটা এটা মানলৈকে চাম আৰু তাৰপিছত গুছি আহিম অ পইচা পাতি পাৰিলে দুটকামান লৈ ল'বা খোৱাব লাগিব নহয় কিবা এটা অ ঠিক আছে বাৰু ফোন কৰিবা ওলোৱাৰ টাইমত